হয় সাঁতোৰ মই ভালপাওঁ আমি আগৰ লগৰ লগৰীয়া লগত সাঁতোৰ প্ৰতিযোগিতা পাতোঁ সাঁতোৰ থিয় সাঁতোৰ দিওঁ চিলনী সাঁতোৰ দিওঁ এনেকৈ মানে সাঁতোৰ সকলোবিলাকেই সাঁতোৰ দিওঁ মানে সাঁতুৰি ভাল লাগে আৰু বিশেষকৈ আমি গাঁৱৰ মানুহ আমিতো গাঁৱৰ মানুহে সাঁতোৰতো জানিব লাগিব আৰু সাঁতোৰতো এটা এক্সাৰচাইজো হয় সাঁতুৰি ভাল লাগে সাঁতোৰ মানে বাৰিষাকালততো সাঁতোৰ বিশেষ বেছি দিয়া হয় মানে পানী দুনীও সুবিধাটো বেছি হয় যে মানে সাঁতুৰি ভাল লাগে আৰু মই সৰুতে ক্ৰিকেট খেলিছিলোঁ বাৰু এতিয়াও মাজে সময়ে সুবিধা পালে খেলোঁ ক্ৰিকেট খেলিও ভাল লাগে ক্ৰিকেটৰ মানে বিশেষকৈ ঠাণ্ডাৰ ছিজনত ক্ৰিকেটটো ভাল লাগে খেলি আৰু লগৰীয়াৰ লগততো খেলোঁ খেলি ভাল লাগে ক্ৰিকেট খেলটো আমাৰ প্ৰায় খেলি থকা হয়য়ে বাৰু ঠাণ্ডা ছিজনটো